অঁ প্ৰাঞ্জল হেৰি কিবা এছ এছ চি বা এনেকুৱা এপ্লাই কৰিছা নেকি অনলাইন জব

হয় নেকি অঁ মই এছ এছ চিত কৰিছোঁ ওলাইছিলে যে মাজতে তাৰপিছতে এপ্লাই কৰি আহিছোঁ আৰু তাৰপিছত আকৌ এতিয়া থাৰ্ড গ্ৰেইড ফ'ৰ্থ গ্ৰেইড ওলাইছে বুলি শুনিছোঁ তাকেই তুমি কৰিলা ন

অঁ অঁ অঁ লগতে দিবলৈ পালে ভাল হয় অঁ অঁ অঁ তুমি চেণ্টাৰ এনে কোনকেইটা বাছি দিছা এই ডিষ্ট্ৰিক্ট ডিব্ৰুগড় অঁ অঁ মোৰ তেনেকৈ সেই তিনিটাই দিছোঁ বৰ্তমান এতিয়াও ওচৰতে কিবা এটা পৰিলে ভাল আৰু যদি যদি ডিব্ৰুগড়তে পৰি যায় আৰু ডে'টটো এতিয়া তুমি কোনদিনা এপ্লাই কৰিব গৈছিলা এনেই অঁ অঁ মই যোৱাকালি কৰি আহিছোঁহে লাষ্ট ডে'ট বোলে এই হেৰি তাৰিখে বিছ তাৰিখে নেকি অঁ অঁ পঢ়া পাতি কৰিবা ভালকৈ অঁ ঠিক আছে হ'ব